অঁ এই মানে পাহাৰ এই মই এবাৰ লিডুলে গৈছিলোঁ পাহাৰব পাহাৰ এটা বগাইছোঁ মানে অঁ পাহাৰটো চাইছোঁ মানে ইমান কেনেকেই পাহাৰটো বগাম মনত তাৰমানে এইটো ক'বলে নাই তাৰমানে ভয় ভয় আহিছে মানে পাহাৰটো বগাম কেনেকে বগাম কেনেকে উঠিম চিন্তা কৰিয়ে সেইনাগ আছিলে তাৰপিছত পাহাৰটো দেখি পাই মেলি চাইছোঁ আকৌ নামোতেই ভাবিছোঁ কেনেকে নামিম পাহাৰটো মুঠতে লাঠি লৈয়ে ধৰ লাহে লাহে লাহে লাহে নামি নামেই নামি বগাই বগাই আহি আছোঁ আহি আহি মুঠতে কেনেকে উঠিলোঁ কেনেকে নামিলোঁ পাহাৰটো গমেই নাপালোঁ মানে কেনেকে উঠিলো কেনেকে নামিলোঁ পাহাৰটো মুঠতে উঠিলোঁ উঠি মেলি নামোতে বহুত কষ্টতে নামিলোঁ ভাবিলোঁ আৰু যাম যাম যেন লাগিছিলে উঠিলে উঠিব নোৱাৰিমটো নোৱাৰিম আকৌ নামো মেলি চাই মেলি ধুনীয়াকে পাহাৰটোৰ পৰা নামি মেলি জেগা পালোহি আৰু তলত পালোহী আৰু